মই মোৰ বাগিচাত অকণমানকৈ উদ্ভিদ কিছুমান লগাব লগাব বিচাৰোঁ কিছু উদ্ভিদ সেইদৰে মানে সেইদৰে মই আনি পেলাই কৰিছোঁ তাৰ ভিতৰত এবিধ বগৰী মই আনিছোঁ সেই বগৰীজোপা মই অনলাইন যো অনলাইন যোগেই ক্ৰয় কৰি আনিছিলোঁ গছজোপা বৰ ভালদৰে হৈছে আৰু চাপ বহুত চাপৰতে মানে তাত অলপ দিনৰ ভিতৰতে মানে বগৰী ফল ধৰিছে সেইটো কাৰণে মই বহুত সুখী দ্বিতীয়তে মই ঔষধি গুণ থকা কিছুমান গছ ৰুই ভাল পাওঁ তাৰ ভিতৰত যেনেকৈ নৰসিংহ এবিধ খুব ভাল উদ্ভিদ হয় নৰসিংহ পাতৰ বহুত গুণ আছে ঔষধি গুণ আছে ভাল স্বাস্থ্যৰ বাবে ভাল মই নৰসিংহ কৰোঁ ঘৰত নৰসিংহ ৰুইছোঁ ফুলৰ ভিতৰত গোলাপৰ মোৰ চখ আছে গোলাপ বিভিন্ন ধৰণৰ গোলাপ কৰিছোঁ তাৰ ভিতৰত পশ্চিমীয়া দেশৰ গোলাপৰ গোলাপো আনিছোঁ সে সেইবিলাকো হৈছে গোলাপ ফুল মই যিহেতু ভাল পাওঁ আৰু এবাৰ এটা মই আনাৰস আনিছোঁ আনাৰসটো এনেই সাধাৰণতে মানুহে মাটিতেই কৰে কিন্তু মই টাবত ৰুইছিলোঁ যোৱাবছৰেই সেই আনাৰসটো ফল নধৰিব বুলি ভাবিছিলোঁ কিন্তু এবছৰ হোৱাৰ পাছতেই বৰ ধুনীয়াকৈ ফল ধৰিছে আনাৰসৰ আনাৰস ওলাইছে গছজোপাত সেইটো বাবেও মই বহুত সুখী সেইটোৱে মই বিভিন্ন ধৰণৰ উদ্ভিদ ভাল পাওঁ তাৰ ভিতৰত ফুলৰ কথা ক'বলৈ গ'লে গ্লেডিঅলা নামৰ এটা ফুল মই বৰ ভাল পাওঁ ৰজনীগন্ধা ভাল পাওঁ মোৰ বাগিচাত ফুলনি বাগিচাত গ্লেডিঅলা ফুল আৰু ৰজনীগন্ধা ফুল গোলাপ ফুল সদায়ে থাকে সেইদৰে তগৰ ফুল ভাল পাওঁ মই কৰিছোঁ আৰু সেইবোৰ ভালদৰে হৈছে আৰু অন্য উদ্ভিদৰ ভিতৰত এনেই শাক পাচলি সেইয়াটো থাকেই চি বতৰৰ শাক পাচলিসমূহ সেইবোৰো কৰোঁ এনেকৈ বতৰ বতৰত ঠাণ্ডাকালিত যিবোৰ পাচলি হয় লাইশাক মূলা কবি বন্ধাকবি ওলকবি ইত্যাদি সেইবোৰো কৰিছোঁ সেইবোৰ হৈ গ'ল শেষ হ'ল আৰু এতিয়া ভেণ্ডি ৰুই থো কৰি থোৱা আছে ভেণ্ডি গছ ৰুইছোঁ ভেণ্ডি এতিয়া বৰ্তমান লাগি আছে খুব ভাল হৈছে ভেণ্ডি পাই আছোঁ সেইদৰে কৰি থাকোঁ উদ্ভিদ মানে মই সিমানেই আৰু